অঁ হেল্ল' পৰমা

অঁ ওলাই মেলি নাই অহা নেকি অঁ এই কাইলৈ তোৰ ইভিননিং ৱাক কৰিবলৈ তোৰ হেৰিলে যাম এই এ টিম ফিল্ডত যাম বুলি ভাবিছোঁ নে কি আমিতো আমি হেৰিয়ৰ ভদেশ্বৰ বিমল দ্বীপৰাজ তাৰ পিছত হিৰক অঁ আমি এইকেইটা গৈ আছো মানে অঁ তই যদি কাইলৈ ফ্ৰী আছ তেতিয়াহ'লে ওলা হয় নহয় ঘৰতটো এনেই থাক আমিতো এইকেইদিন দাইক তিনিটা বজাত মাৰি আছো

ফোন এটা কৰিম বাৰু আৰু তই হেৰি কৰিবিচোন এই মিন যে মিন এই মিন আৰু এই ফুলফুলি যে তহঁতৰ ঘৰৰ কিনাৰৰ ফুলফুলি যে অঁ ফুলফুলিকো কৈ দিবি মানে কেলৈ অলপ সৰহকৈ গৈ ভাল লাগে মানে কাৰণ আমি এই বাইক চাইক লৈ নাযাওঁ ন অঁ অঁ চাইকেল লৈ যাম মানে অঁ চাইকেল লৈ যাম কাৰণ চাইকেল লৈ গ'লে ভাল লাগিব মানে তোৰ একসেচাইজ এটাও হ'ব অঁ আও তোৰ তোৰভাগৰ এই হেৰিয়ত যে ৰেকেট এপাট কিনিছিলি যে এই আমাৰ মাঘৰ বিহুৰ ওচৰত এই ৰেকেটপাটো লৈ ল'বি হা আছে নাই অঁ তোৰ ৰেকেটপাট লৈ লবি মানে কেলৈ হেৰি আমি তো ইভিননিং ৱাক কৰি পিনি মানে হেৰি কৰিম তো এই অকণমান মানে খেলি মানে বেডমিণ্টন খেলিম গ'ম পালি নাই অঁ তাৰ ফিল্ডত মানে তোৰ ধুনীয়া হেৰি এটা বনাই থোৱা আছে পিছ এখন এই তাত বহুত বহুতো বহুতে বহুতে খেলি থাকে মানে আমি এই ঘৰৰ আমাৰ এইকণ ওচৰতে যদি আমাৰ ফিলড এখন থাকিও যদিও নেখেলোঁ আৰু ন অঁ তোৰ আৰু কোনোবা চিনাকি আছিলে যদি লৈ মানে সৰকৈ হ'লে ভালহে মানে তাতো ইভিনিংতো ভাল লাগে মানে তোৰ ইভিনিং ৱাক কৰি ভালে আকৌ তোৰ কিছুমানে ফুটবলো খেলে আনিব নালাগে তই চম্পকক আনিলেই হ'ল অঁ তই চম্পকক লৈ আহিবি নেকি চম্পকে ধুনীয়া ধুনীয়া খেলে মানে হেৰি আকৌ এইখন এই মানে হেৰি মানে এইটো বেডমিণ্টতো সি ইমান হেৰি নহয় আকৌ মানে বৰুণ গ'লে আকৌ এই সিহঁতৰ ভদেশ্বৰ নাযায় অঁ আৰু তোৰ মানে হেৰি কৰিম তোৰ আমি আমি কাইলৈতো কাইলৰপৰা ষ্টাৰ্ট দিমা হা তো কাইলৈৰপৰা যাম নহয় তিনিটা বজাত অঁ পৰখিলৈ পৰখিলৈতো দেওবাৰ অঁ পৰখিলৈ দেওবাৰে মানে আমি খানা এটা খাই দিম যোনকেইটা যাওঁ মানে সেইকেইটা তোমাৰ এই হেৰিয়ত এই সোৱণশিৰি পাৰত যে এই ভদেশ্বৰ ঘৰ পাবগৈ নালাগে তাৰ পিছফালে যে যোনখন নৈ বৈ গৈছোঁ যে এই গছখিনি যে অঁ এই মেগনি গছখিনি তাৰ চাইডতে ততে খাই দিম মানে খানাটো ভাল লাগে জেগাকণ মজা লাগে অঁ তাতে আমি যদি এইটো এনে বেডমিণ্টন চেডমিণ্টন খেলি থাকিব পাৰিম খানা খোৱাও হ'ব

অঁ সেইটোৱে তই পিছবেলা পিছবেলা আহিবি আকৌ আমি যাওঁ নহয় এইকেইদিন গৈ আছো অঁ মই তোক মই তোক ফোন কৰিবলৈ মানে কি তোৰ কালি ফোনটো ফোন কৰিছিলোঁ তই আকৌ হেৰি হ'ল ন'ট ৰিচবুল ধৰিলে অঁ আজিহে আনিছ ন অঁ অঁ মই ভাবিছোঁ বোলো ইয়াত ফোন কৰি আছো কি হ'ল আকৌ তাৰ পিছত তই হেৰি কৰিবি শুনিছ নাই এই সিহঁতৰ তহঁতৰ ঘৰৰ কিনাৰৰ যে মীণ্টু যে অঁ এই মিণ্টুভাগৰ যে এই সিহঁতৰ হেৰিত কিবা বাৰ্থডেনে কি যে আমি যে গিফ্ট দিছিলোঁ ফুটবল এটা অঁ সেইটো চাগৈ সি খুজিলে দিব নহয় চাগে তই খুজিলে খুজিবিচোন মানে কেলৈ তেতিয়া পৰখিলৈ আমি ফটবলো খেলিব পাৰিম ন আগবেলা এই এই সেই তেতিয়া আমি হেৰি কৰিম আকৌ তোৰ আমাৰ আমাৰ আমাৰ ভাড়া ৰুমত থকা ল'ৰাগাল যে অঁ ভাড়া ৰুমতটো আৰু ছটা অঁ ছটা সাতটামান আছেই দেখোন তাৰ চাৰিটা পাঁচটামান লৈ গ'লে দেখোন এঘাৰটা হৈয়ে গ'ল আকৌ তোৰ ইফালে তোৰ হেৰি আহিব নহয় টিম আহিব নহয় অঁ কাইলৈ মানে কি কাইলৈ আমি ইভিনিং ৱাক কৰিবলৈ যাম পৰখিলৈ আমি খানাতো পিছবেলা খাম ন অঁ আগবেলা মানে হে হে খানাটো কি কৰিম আৰু এইটো বেছি বাজেট নকৰোঁ মানে পইচা পাতিটো নাইয়ে তোৰ মানে হেৰি কৰি তোৰ ব্ৰইলাৰ এটাকে লৈ ল'ম ন তিনি কেজি চাৰি কেজিমানৰ মানুহ দহটাহে অঁ চাহ হ'বই সেইবোৰ চাহ তাহ খালেও বাৰু সেইটো বাৰু সিমান টাইম নালাগে বাৰু সেইটো কথা নাই চাহ তাহ আমি খাই যাব পাৰিম মুঠতে মই তোক ক'লোঁ ব্ৰয়লাৰ এটাকে ল'ম মুঠতে পৰখিলে পিছবেলা খানাতো খাম আগবেলাতো বিনদাছ ফুটবলো খেলিলোঁ কাৰণ মানে ফুটবলৰ মানে আমি যোনটো আমি যদি ফুটবল পুৰখিলৈ যদি আমি ফুটবল খেলটো ভালকৈ প্ৰেক্টিছ দিওঁ ন ৰাতি আমি যদি খেলটো ভালকৈ পাৰোঁ তেতিয়া মানে আকৌ আমাক এই ফেব্ৰুৱাৰী দহ তাৰিখে এখন খেল হ'ব ন হেৰিয়ত তোৰ খেল আছে নহয় আমাৰ শিৱসাগৰত এই শিৱসাগৰৰ আঞ্চলিকৰ তোৰ হেৰিয়ত আকৌ আঞ্চলিকত তোৰ আছে নহয় দহ তাৰিখে ফেব্ৰুৱাৰীৰ অঁ সেইদিনাখন ফোন যে কৰিছিলে বিমলে অঁ বিমলহঁতৰ পেহীয়েকৰ ঘৰৰ গাঁওখনতহে অঁ তাত হ'ব আমি গৈছিলোঁৱে দেখোন এবাৰ চাইকেল লৈ অঁ বিমলকো মাতি দিবি বিমলতো যাবই বিমলেতে ভালেই খেলে সি ইনেও ভালেই কৰে ন তাক ৰখাই আমি আমিতো দিপেন তোৰ ভদ্ৰেশ্বৰ থাকিবই অঁ সেই তেনেকৈ দুয়োটা মিলাই আমি আমিও মুঠতে টিম এটা উলিয়াই যাওঁ মানে অঁ তই এটা কাম কৰিবি হেৰি তই পৰখিলৈ কিন্তু অঁ কি কাইলৈ কিন্তু মিছ নকৰিবি আকৌ অঁ অঁ আহৈটামানত অঁ অঁ

মিণ্টুকো লৈ আহিব পাৰ অঁ মিণ্টুকো লৈ আহিব পাৰ মুঠতে তই য'ৰ ত'ৰ মানে বেছি মানে বাৰ তেৰটা কৰি নিদিবি কাৰণ মানে পিছত আক' চবেই খেলিব নাপালে বেয়া হ'ব নহয় এনেই নিলি

অঁ হ'ব তই ল'লেই হ'ল আৰু অঁ অঁ তাৰ পিছত তই হেৰি কৰিবি এই এইটো কি আছিলে তই বেডমিনটন ৰেকেটখন নাপাহৰিবি আকৌ অঁ অঁ মানে কেলৈ মোৰ ৰেকেট নাই নহয় মোৰ আগৰখনটো ভাল কৰাই নাই অঁ অঁ ঠিক আছে অঁ মুঠতে খেলি মেলি হেৰি পাহৰি নাথাকিবি আকৌ সেইটো কথাটো অঁ আৰু তই অঁ কিছুমান তই ঘৰতে সোমাই সোমাই হেৰি হৈ গ'লি তোৰ ফেটটো বাঢ়ি গৈছে অকণমান খোজ চোজকাঢ়ি ল'লে মিলি যাব ঠিক আছে তাই কাইলৈ নাপাহৰিবি হা কাইলৈ ৰ ৰ তাৰ পিছত আকৌ তোৰ হেৰিটো আছে নাই এইটো এই চাইকেলত লগোৱা যে এইটো এইটো গেছ দিয়া পামটো আছে নাই অঁ মোৰ চাইকেলখনটো পাম নাই মোৰ মোৰ মোৰ পাম অঁ ঠিক আছে তই মোক মই মুঠতে কাইলৈ ৰাতিপুৱা ফোন কৰিম তই ৰিচভ কৰিবি হা ঠিক আছে অঁ হ'ব দে